দেশত বৰ্তমান যিটো চিকিৎসা সেৱা হৈছে সেই চিকিৎসা সেৱাৰ ওপৰত আমি ক'ব বিচাৰোঁ যে চিকিৎসা সেৱা দুটা আছে এটা হ'ল সুলভ ধৰক চৰকাৰী চৰকাৰী হস্পিতেল আৰু এটা বেচৰকাৰী হস্পিতেল এতিয়া চৰকাৰী হস্পিতেলবিলাকত সুলভ সুলভ মানে ধৰক কম খৰচত হয় আৰু বেচৰকাৰীবিলাকত ধৰক বেছি খৰচ হয় ক'ষ্টলি হয় ধৰক বেচৰকাৰী হস্পিতেলত কিন্তু এতিয়া সুলভ সুলভ ধৰক চৰকাৰী যিবিলাক হস্পিতেল সেইবিলাক ধৰক হস্পিতেল ধৰক ধনী দুখীয়া সকলোৰে কাৰণে সুলভ হস্পিতেল ধৰক সকলোৰে কাৰণেই কিন্তু সুলভ যিবিলাক চৰকাৰী হস্পিতেল সেই হস্পিতেলত ধৰক যেনেকুৱা ধৰক এতিয়া কম খৰচত হয় ধৰক কিন্তু যেনেকুৱা সেৱা আগবঢ়াব লাগে তেওঁলোকে তেনেকুৱাকৈ আগ নবঢ়াই কিন্তু এতিয়া ধৰক এই ধৰক এজন কোনোবা ধৰক বেমাৰী তেওঁৰ ধৰক টকা পইচা নাই ধৰক তেওঁতো ধৰক চৰকাৰী হস্পিতেলখনলৈকে যাব কাৰণ তাত ধৰক কম খৰচতে হ'ব কিন্তু গৈ কি তাত দেখা পোৱা যায় ধৰক তেওঁলোকৰ তাত ডক্টৰেই নাথাকে ধৰক ডক্টৰ নাহেই ধৰক ধৰক ডাক্টৰ মাতি থাকিলেও নাহে কিন্তু তাৰ তেনেকুৱাত কি হয় ধৰক সেই ডক্টৰ মাতিম আহা হেমাহি কাৰণে কেতিয়াবা ধৰক মৃত্যুমুখতো পৰিব লাগে কাৰণ তেওঁলোকে মূলত ভাল চিকিৎসা নাপায় এতিয়া অথচ তেওঁলোকে ধৰক তেওঁলোকৰ হাতত ইমান ধনো নাই ধৰক বেচৰকাৰী হস্পিতেলত উন্নত চিকিৎসা পাব কিন্তু সেয়া উন্নত হস্পিতেল হোৱাৰ লগে লগে উন্নত খৰচো আছে তাত তাত বহুত খৰচ আছে কিন্তু এই দুখীয়া মানুহজনে ধৰক তাততো যাব নোৱাৰে সিহঁতে সেই কি হয় চৰকাৰী হস্পিতেলত ধৰক শেষত কি হয় আমাৰ এই দুখীয়া ধৰক জনসাধাৰণখিনি মৃত্যু মুখত পৰিব লাগে কিন্তু তেওঁ এতিয়া ধৰক যিখিনি ধৰক ধনী মানুহ যাৰ ধৰক হাতত টকা পইচা কেইটামান আছে তেওঁলোকেতো কেতিয়াও চৰকাৰী হস্পিতেলবিলাকত নাযায় তেওঁ তেওঁলোকে ধৰক বেচৰকাৰী হস্পিতেলত যাব কাৰণ তাত উন্নত চিকিৎসা পাব কিন্তু ইয়াতো ধৰক এই চৰকাৰী হস্পিতেলতো উন্নত চিকিৎসা কৰিব লাগে চৰকাৰে সুবিধা দিছে কিন্তু সেই মতে চাৰ্ভিছ নাই পোৱা ধৰক কিবা নাই ধৰক কিবা এটা গ'ল কিবা নাই কিবা লেবৰটৰীয়ে কিবা গণ্ডগোল হৈ আছে বেয়া হৈ আছে কিন্তু বেচৰকাৰী হস্পিতেলততো ধৰক এয়া আজি ধৰক আপুনি এক্স ৰে কৰিবলৈ গ'ল এই এক্স ৰে মেচিনটোৱেই বেয়া হৈ আছে এদিন মেচিনটো নকৰে ধৰক এক্স ৰে' নকৰা কাৰণে বেমাৰটোতো আকৌ ধৰক ডক্টৰে ঔষধ দিব নোৱাৰিলে ডক্টৰ বেমাৰটো বাঢ়ি গ'ল গতিকে যদিও সুলভ মানে চৰকাৰী হস্পিতেলত কম খৰচত হয় কিন্তু তাত উন্নত চিকিৎসা এতিয়ালৈকে হোৱা নাই মোৰ মতে এতিয়ালৈকে হোৱা নাই